অঁ মই জ্যোতি প্ৰকাশৰ পৰা কিতাপ এখন লৈছিলোঁ যিখন জ্যোতি প প্ৰকাশনে প্ৰকাশ কৰিছিলে আপোনাৰ তাতে বহুত ধুনীয়াখিনি কথাই উল্লেখ কৰিছে তাত যিখিনি এতিয়া বৰ্তমান এ ডি আৰ ই এগ্জাম বা পি এন আৰ ডি এগ্জামৰ আৰু ডি এম ই এগ্জাম পুলিচৰ এগ্জামৰ কাৰণে যিখিনিয়ে প্ৰস্তুত চলাই আছে তেখেতসকলৰ বাবে কিতাপখন বহুত ভাল হ'ব বুলি মই ভাবোঁ তাত যিখিনি জি কে আছে গোটেইখিনি জি কে সামৰা হৈছে যিমানখিনি মই পাইছোঁ মানে যথেষ্টখিনি উপকৃত হৈছোঁ আৰু লগতে যিমানখিনি তাত গোটেই অসমৰ যিমানখিনি কথা সামৰা হৈছে ভাৰতৰ যিমানখিনি কথা সামৰা হৈছে তাত ধুনীয়াখিনি ক ভালেখিনি কথা সামৰা হৈছে তাত হয়তো এতিয়া ন নতুন প্ৰজন্মই যিখিনি এগ্জামৰ কাৰণে প্ৰস্তুত চলাই আছে এই কিতাপখন যদি ব্যৱহাৰ কৰে আদৰি লয় তেতিয়া বহুতখিনি উপকৃত হ'ব বুলি মই ভাবোঁ আৰু আৰু তাত যিয়ে কিতাপখনৰ যিখন পেপাৰ সেই পেপাৰকেইখন বৰ পেপাৰখিন যিখন পেপাৰ আপোনাৰ ব্যৱহাৰ কৰিছে কিতাপখনৰ সেই পেপাৰখন বহুত ভাল মানে পাতল নহয় বহুত ডাঠকৈ হেৰি কৰিছে মানে পেপাৰখন ভালেই কৰিছে এইখন আৰু প্ৰিণ্টটো বৰ ধুনীয়া কৰিছে প্ৰিণ্ট আখৰখিনি বৰ স্পষ্টকৈ আহিছে কিছুমান কিতাপৰ প্ৰিণ্টখিনি বৰ ধুনীয়া নহয় ভালকৈ স্পষ্ট নহয় কথাখিনি ধৰিব নোৱাৰে কিন্তু এই কিতাপখনৰ আপোনাৰ আখৰখিনি বৰ স্পষ্টকৈ আহিছে আৰু মানে ধৰিব পৰাকৈ আহিছে কিতাপখন আৰু মই ভাবোঁ এই কিতাপখন এই কিতাপখন বৰ্তমান যিসকলে এগ্জামৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি আছে পুলিচেই হওক বা পি এন আৰ ডিয়ে হওক বা এ ডি আৰ ইয়ে হওক সেই এগ্জামৰ কাৰণে কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ আৰু বিশেষকৈ এই কিতাপখনে বহুতো সহায় কৰিব বুলিও মই ভাবোঁ যদি এই কিতাপখন আপোনালোকে গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে হয়তো এগ্জামটো সম্পূৰ্ণ কৰিব পাৰিব বুলি মই ভাবোঁ